অ মই সেই বৰ'প্লাচ ইউজ কৰোঁ আজিকালি তাত আজিকালি এল'ভেৰা দিছে নহয় গতিকে মই খুবেই ভাল পাইছোঁ সেইটো আৰু এন্টিছেপ্তিক হয় যিকোনো কটা ছিঙাটো সেইটো দিব পাৰি গতিকে মই ভালেই পাইছোঁ আৰু প্ৰায় মই ব্য়ৱহাৰ কৰোঁ আৰু সন্ধিয়া সময়ত মই সেইটো গাত গাত লগাওঁৱেই ছালটো নিমজ হোৱাৰ বাবে সেইটো মই ব্য়ৱহাৰ কৰোঁ